হেল্ল' অঁ কি কৰি আছে ঐ বিয়া এখন যে আছে মাতিছে তহঁতক মাতিছে হে বেজী দিয়ে যে অঁ অঁ অঁ তাইৰে জোৰোণ জোৰোণ আহিব নহয় যাবি নেকি জোৰোণ পিন্ধোৱালৈ মাতিছে অঁ অঁ দুদিনীয়া এইবাৰ অঁ তাকে যাবি নে আকৌ মই জোৰোণলৈও মাতিছে বিয়ালৈও মাতিছে পানী চানী তোলা বিয়াৰ আগ ভাগ ল'বলৈ কৈছে অঁ অঁ হ'ব বাৰু যাবই লাগিব আকৌ বিয়ালৈও বিয়াত লাগি ভাগি দিবলৈ কৈছে ছোৱালী ঘৰৰ বিয়া যে নিয়ম নীতিবিলাক অঁ নিয়ম নীতিবিলাক মাকে বৰ ভালকৈ নাজানে অঁ আমাকে সুধিছে আমাৰ কেইবাখনো বিয়া হৈ গৈছে যে মাতিছে অঁ ছোৱালীজনী ভাল নহয় ল'ৰাটোও ভালেই পাইছে ন তাকে হাঁ অঁ অঁ হ'ব দে ৰাখ ৰাখ